এই সাংস্কৃতিক প্ৰথাবোৰ নৱ প্ৰজন্ম বুলি ক'বলৈ গ'লে আমি বৰ্তমান নৱপ্ৰজন্মৰ বুলি নিজকে ক'ব বিচাৰোঁ আৰু আমি ঘৰৰ মা দেউতাই বা ককা আইতাই কোৱা ধৰণে আমি আমাৰ প্ৰথাবোৰ নিয়মবোৰ আমি পালন কৰোঁ ঠিক মতেই পালন কৰোঁ আৰু মই ভাবোঁ আমাৰ সাংস্কৃতিক মূল্যবোধৰ ওপৰত আমাৰ ধৰাবন্ধা শিথিল হোৱাৰ বিষয়ে মোৰ মতামত ক'বলৈ গ'লে ধৰাবন্ধা নিয়ম কৰিব নালাগে কাৰণ আমি যদি আমাৰ সাং আমি নিজে যদি আমাৰ সংস্কৃতিটোক আগবঢ়াই লৈ যাবলৈ বিচাৰোঁ তেতিয়া আমাৰ নিজেই আমি আগবাঢ়ি যাব লাগিব আমাৰ সংস্কৃতিটো আগবঢ়াই লৈ যাবলৈ কাৰণে আৰু আমি সকলো নিয়ম আমি নিজে পালন কৰিব লাগিব ইয়াত কোনো ধৰণৰ ধৰাবন্ধা নিয়ম থাকিব নালাগে